আমাৰ অঞ্চল বুলি ক'লে এই অসমখনতে বিভিন্ন উৎসৱ আছে পৰম্পৰাভাৱে বিশেষকৈ বিহু বহাগ বিহু তাৰোপৰি কাতি বিহু মাঘৰ বিহু এই তিনিটা বিহু অসমত পালন কৰা হয় তাৰোপৰি আমাৰ ইয়াত ৰাস উৎসৱ আঘোণ মাহত পূৰ্ণিমা তিথিত পালন কৰা হয় এই আঘোণত বিভিন্ন দেশৰপৰা এই ৰাস চাবলৈ পৰ্যটকসকল আহে বিভিন্ন ঠাইৰপৰা আহে বিশেষকৈ মাজুলীত ৰাসৰ উৎসৱ বৃহৎ আকাৰত পালন কৰা হয় বিভিন্ন ঠাইতো কৰে নলবাৰীত কৰে অসমৰ ৰাস উৎসৱ চাবলৈ বিভিন্ন ঠাইৰপৰা হাজাৰ হাজাৰ লোক আহে এই অঞ্চলবিলাকত বিশেষকৈ বিহুৰ সময়ত আহে বহাগ বিহু মাঘৰ বিহু এইখিনি সময়ত তাৰ উপৰি ৰাসত আহে তাৰপৰি অম্বুবাচী মেলাত আমাৰ ইয়াত বিভিন্ন ঠাইৰপৰা বিহাৰৰপৰা পশ্চিমবংগৰপৰা আদি কৰি বিভিন্ন ৰাজ্যবিলাকৰপৰা অম্বুবাচীত কামাখ্যাত তেওঁলোক আহে দৰ্শন দিয়েহি এই সাত দিন তেওঁলোকে কামাখ্যাত থাকি অম্বুবাচীৰ দিনকেইটাত তাতে তেওঁলোকে মা কামাখ্যাৰ আশিস বিচাৰে আদি বিভিন্ন পৰ্যটকসকল তেওঁলোকে নিজেও এই উদযাপনত অংশ ল'বলৈ তেওঁলোকে আহে তেওঁলোকক এই উৎসৱবিলাকত অংশ ল'বলৈ অনুমতি দিয়াও হয় বিশেষকৈ ৰাসত যিসকল আমেৰিকা জাপান জাৰ্মানী ইংলেণ্ড আদি বিভিন্ন দেশৰপৰা বিদেশৰপৰা তেওঁলোক পৰ্যটকবিলাক আহে এই পৰ্যটকসকলে থাকি তেওঁলোকে অসমৰ এই ৰাস উৎসৱত তেওঁলোকে নিজকে বিলীন কৰি দিয়ে যদিও তেওঁলোকে আমাৰ অসমৰ অসমীয়া ভাষা বুজি নাপায় কিন্তু অসমীয়া ভাষা বুজি নাপালেও তেওঁলোকে ইয়াৰ যিখিনি সংস্কৃতি এই সংস্কৃতিখিনি তেওঁলোকে আহৰণ কৰে তেওঁলোকে এইকেইদিন আমাৰ ইয়াত থাকি তেওঁলোকে উপভোগ কৰে আৰু বিভিন্ন তেনেধৰণৰ অনুষ্ঠান আছে আমাৰ অঞ্চলত বড়োসকলৰ আছে বড়োসকলে তেওঁলোকৰ বাথৌ পূজা উৎসৱ পালন কৰে আলি আই লৃগাং মিচিংসকলে কৰে কাৰ্বিসকলে এই কাৰ্বিসকলে কৰে আলি আই লৃগাংঙতো বিভিন্ন ঠাইৰপৰা পৰ্যটকবিলাক তালৈকে আহে তেওঁলোকক আমন্ত্ৰণ কৰা হয় তেওঁলোকে থাকে তেওঁলোকক আপ্যায়ন কৰা হয় এইদৰে আমাৰ ইয়াত বিভিন্ন অনুষ্ঠান পালন কৰা হয় এইখিনিয়ে